হেল্ল' কোনে কৈছে অঁ কওঁকচোন অঁ আমাৰ ইয়াত প্ৰিপাৰেশ্যন ভালকেই চলিছে বাৰু ধুমধামেৰে চলি আছে আৰু প্ৰাৰ্থী মানে আটাইকেইটা দলেই প্ৰাৰ্থী আমাৰ ইয়াত আছে আমাৰ ইয়াত প্ৰাৰ্থী প্ৰায় দহজনমান আছে মই কাক সমৰ্থন কৰোঁ আপোনাক কেনেদৰে ক'ম সময়ত ওলাই পৰিব নিশ্চয় আশা কৰোঁ আমি যিজনকে সমৰ্থন কৰোঁ ছাপৰ্ট কৰোঁ সেইজনকে আমি জিকাম বুলিয়েতো ভোট দিম ধন্য়বাদ